এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আমাৰ অসমখন বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰৰে বা সাংস্কৃতিক জাতি জনগোষ্ঠীৰ মাজত আৰু প্ৰত্যেক জাতি জনগোষ্ঠীৰ মাজতে এটা খুব গুৰুত্বপূৰ্ণ কথাটো হ'ল যে প্ৰত্যেক জাতি জনগোষ্ঠীৰে নিজা স্বকীয় বৈশিষ্ট্য আছে সাজপাৰৰ ক্ষেত্ৰতে বা হওঁক বা আ অলংকাৰৰ ক্ষেত্ৰতে হওঁক এই এইটো কথাৰ স্বকীয়তা আমি দেখিবলৈ পাওঁ এতিয়া অসমীয়া বুলি ক'লে আমি যিখিনি কওঁ যদিও বিভিন্ন জাতি জনগোষ্ঠী অসমীয়া অন্তৰ্গত কৰা হয় কিন্তু অসমীয়া মানুহে মেখেলা চাদৰ পিন্ধে সেইটো বিশেষকৈ পাট মুগাৰ মেখেলা চাদৰ বা তাতশালত যি বৈ ওলিয়াই অৱশ্যে অসম অসমত সকলোৱে তাতশালত বৈ ওলোৱা কাপোৰেই পৰম্পৰাগতভাৱে পৰিধান কৰে আৰু এই পৰিধানখিনি কি হয় সকলোৱে নিজা নিজৰ ফুল বচাৰ ধৰণ বেলেগ নিজৰ তাতশালখন বেলেগ ধৰণৰ হয় আৰু সেই হিচাপতে আমি এইখিনি কথা ক'ব পাৰোঁ যে নিজৰ যদিও অসমীয়া বুলি ক'লে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহবোৰে তেওঁলোকৰ সেই স্বকীয়তা তেওঁলোকৰ সাজ পাৰেই হওঁক গা গহনা গাথৰিয়েই হওঁক বা বেলেগ বেলেগ খাদ্যাভাসেই হওঁক সকলোবোৰ ক্ষেত্ৰতে বেলেগ বেলেগ ৰূপত আমি পাওঁ এতিয়া বড়োৰ বড়োৰ আমি যদি চাওঁ বড়োৰ দখনাখন সদায় তেওঁলোকে বুকুত পৰে বুকুত পৰিধান কৰে আৰু দখনাখনৰ লগত এখন আৰ্নাই বুলি থাকে আৰু সেইটো সেই হিচাপত তেওঁলোকে মেখেলা চাদৰ পৰিধান নকৰে বড়ো সদায় দখনা আৰু আৰ্নাই বুলি ব্লাউজৰ সৈতে পিন্ধে ঠিক তেনেদৰে মেখেলা চাদৰ অসমীয়া বুলিয়েই মুগা হওঁক পাট হওঁক এইটো পৰম্পৰাগত বৈশিষ্ট্য তেওঁলোকে পিন্ধে আৰু এইটো কথা মিচিঙৰো সেই তেনেকৈ বেলেগ ধৰণৰ আছে কাৰ্বিৰ পিনি পিকক সেই তেনেকৈ গাৰোৰো অনান্য জাতি জনগোষ্ঠীৰে হয় পিনি পিককখনো কাৰ্বিসকলৰ পিনি পিককখনো সেই তেনেকৈ ভৰিৰ ভৰিৰ এটা অংশ হয় অংশ মানে ঢাক খায় থকাকৈ পিন্ধে তেওঁলোকে আৰু সেইখন পিককখন এখন ফলা বেলেগ ধৰণৰ যিটো মানে মেখেলা চাদৰৰ সৈতে একেবাৰে নিমিলে ঠিক তেনেদৰে পুৰুষৰ ক্ষেত্ৰত সাজ পাৰৰ হেৰি বিভিন্নতা আছে হয় পুৰুষৰ ক্ষেত্ৰত চুৰীয়া চেলেং বা তেনেকৈ পাঞ্জাবী পাঞ্জাবী ছাৰ্টটো তেনেকৈ পুৰুষৰ ক্ষেত্ৰত আছে তেনেদৰে বড়োৰ ক্ষেত্ৰতো এখন নিজে বৈ পৰিধান কৰে লুঙীৰ দৰে যিখন ব্যৱহাৰ কৰে সেইটো প্ৰত্যেক জাতি জনগোষ্ঠীৰ মাজত বিভিন্নতা আছে আৰু ঠিক তেনেদৰে কিছুমান পৰম্পৰাৰ মাজত এনেকুৱা থাকে যে বিবাহিতসকলৰ বাবে বেলেগ কা বেলেগ কাপোৰ অবিবাহিতৰ কাৰণে বেলেগ কাপোৰ আকৌ জীয়ৰীসকলৰ বাবে বেলেগ ধৰণৰ কাপোৰ এই তেনেধৰণৰ বেলেগ বেলেগ বৈশিষ্ট্য আমি দেখিবলৈ পাওঁ ঠিক তীদৰে ৰঙৰ ক্ষেত্ৰতো বিভিন্ন বৈশিষ্ট্য দেখা যায় সেই বিবাহিতজনে বেলেগ ৰঙৰ কাপোৰ পিন্ধিব পাৰে তেনেকৈ থাই চীনীয় শাখাৰ যিসকল লোক আছে চিয়ান হওঁক বা বেলেগ ধৰণৰ এইবোৰ কি কয় সেইসমূহৰ অসমত মানে বিভিন্ন জনজাতিয়ে বাস কৰে কেৱল বড়ো মিচিং ৰাভা গাৰোসকলো তেনেকৈ ডিমাছাসকলৰ বেলেগ ধৰণৰ কাপোৰ আছে তাৰ পিছতে আকৌ তেনেকৈ ৰিবিগাচেং মিচিঙৰো তেনেকৈ বেলেগ বেলেগ ধৰণৰ কাপোৰ আমি বোৱা পাওঁ আৰু সেইখিনিৰ মাজত বৈচিত্ৰতা আছে কাৰণ তেওঁলোকৰ সেই বৈচিত্ৰতাখিনি তেওঁলোকৰ স্বকীয়তাক পৰিচয় দিয়ে আৰু সাংস্কৃতিক ঐতিহ্যৰ ক্ষেত্ৰত বা বৈচিত্ৰৰ ক্ষেত্ৰত প্ৰত্যেক জাতি জনগোষ্ঠীৰ পৰম্পৰাগত সাজপাৰৰ প্ৰাধান্যই খুব গুৰুত্বপূৰ্ণ আৰু এখন বিশাল বজাৰ দখল কৰিবলৈ সক্ষম হৈছে এইটো এটা গুৰুত্বপূৰ্ণ কথা কাৰণ আজিকালি আমি প্ৰত্যেকেই ভাল পোৱা হৈছোঁ আনৰ আনৰ আন জনজাতিৰ কাপোৰ পিন্ধি আমি ভাল পোৱা হৈছোঁ পৰম্পৰাগতভাৱে থাকি আমি বহু পৰিমাণে ভাল পাওঁ সেইটো হিচাপত আমি যদিও কাপোৰ কানিৰ যথেষ্ট ব্যয়বহুল হয় তথাপিও আমি ভাল পোৱাৰ বাবেই হওঁক নিজৰ হেৰি ফুল বুটা বা যিধৰণৰ এখন সাজপাৰত কাম কৰি ওলিয়ায় তাতশালত বৈ ওলিয়ায় সেই যি ধৰণৰ পৰম্পৰাত তেওঁলোকে বৈ ওলিয়ায় প্ৰত্যেক বেলেগ বেলেগ ধৰণৰ হয় ফুলটোয়েই হওঁক বেলেগ বা নিমিলে ইটো সিটোৰ লগত বোৱা পদ্ধতি বেলেগ সেই তেনেকৈ কাৰ্বি পিনি পিককৰ যিটো যে যেনেকৈ বয় কাৰ্বিয়ে যেনেকৈ বৈ ওলিয়াব অসমীয়াই যেনেকৈ তাতশালখনৰ লগত সম্পূৰ্ণ নিমিলে তেনেক্ষেত্ৰত সেই বস্তুবোৰে মানে যদিও বিভিন্নতা আনিছে তথাপিও আমি যিহেতু একেলগে বাস কৰোঁ আমি ইটোয়ে সিটোৰ বস্তুৰ প্ৰতি আকৃষ্ট হওঁ আৰু সেই অনুসৰি আমি আকৃষ্ট হোৱাৰ বাবেই ইটো সিটো বস্তুৰ প্ৰতি আমি পিন্ধি চাবলৈ পচন্দ কৰোঁ বা তেনেকুৱা হয় আৰু সেইটো হিচাপতে আমি ভাবোঁ বৈচিত্ৰময় সাজপাৰ হওঁক আ অলংকাৰৰ ক্ষেত্ৰতো বেলেগ বেলেগ ধৰণৰ আছে নিজৰ প্ৰত্যেকটো জাতি জনজাতিৰ মাজতে আ অলংকাৰবোৰৰ বিভিন্নতা আছে আৰু সেইকাৰণে মই ভাবোঁ বিভিন্ন সম্প্ৰদায়ৰ মাজত ভিন্ন হ'লেও একতা কিন্তু আছে বুলি ভাবোঁ মই আৰু তেওঁলোকৰ কিছুমান মাটি থাকিব পিতলৰ থাকিব বা বেলেগ সোণৰো পিন্ধে বা আজিকালি বাঁহৰ কাণফুলি হওঁক বা বিভিন্ন ধৰণৰ এনেকৈ বস্তুবোৰ ওলিয়াই লৈ পেনি নতুন নতুন ডিজাইনত বৰ্তমান গঢ়ি উঠিছে আৰু সেইখিনি খুব আমাৰ বাবে খুব ইতিবাচক বাৰ্তা বুলি মই ভাবোঁ